কিছুমান ভাৰতীয় ভা কথাশৈলী যিবোৰ বৰ্তমান সময়ত আমি লোপ পোৱা যেন আমি অনুমান কৰিছোঁ বা ইতিমধ্যে কেইবাটাও ভাষাশৈলী ভাৰতবৰ্ষত লোপ পাইছে আচল কথাটো ক'বলৈ গ'লে পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি জনসাধাৰণৰ যিটো ধাৱমানমুখি যাত্ৰা আৰু সেই যাত্ৰাটোৰ ফলত আমি দেখিবলৈ পাইছোঁ যে বহু জনজাতীয় ভাষাৰ বৰ্তমান সময়ত মৃত্যু হৈছে বিভিন্ন ধৰণৰ জনজাতীয় ভাষাবোৰ নাইকিয়া হ'বলৈ ধৰিছে আৰু এনেকুৱা কিছুমান জনজাতি বৰ্তমান ভাৰতবৰ্ষত আছে যিবিলাকৰ হয়তো খুব বেছিতকৈ বেছি পঞ্চাছজনেহে তেওঁলোকৰ ভাষাটো ক'বলৈ পাৰে লাহে লাহে সমাজত তেওঁলোকৰ ভাষাবোৰ লোপ পাবলৈ আৰম্ভ কৰিলে গতিকে আমাৰ দৃষ্টিত সেই ভাষাসমূহ সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে আৰু সেই ভাষাসমূহৰ এটা স্বকীয় বৈশিষ্ট্য আছে আৰু সেই বৈশিষ্ট্যসমূহৰ যোগেদি ভাষাটোৱে খুব সুন্দৰভাৱে সমাজ এখনত এটা সময়ত পৰিচালনা হৈছিল কিন্তু বৰ্তমান সময়ত সম্পূৰ্ণৰূপে আধুনিকীকৰণৰ ফলতেই হওক বা মানুহৰ অৱহেলাৰ ক্ষেত্ৰত বা ফলতেই হওক ভাষা এটাৰ ভাষাসমূহ নোহোৱা হৈছে তেনেকুৱা ধৰণৰ ভষাসমূহ নোহোৱা হৈছে উদাহৰণস্বৰূপে বিভিন্ন ধৰণৰ পাহাৰীয়া অঞ্চলেই হওক বা উপকূলীয় বা নদী নদীকাষৰীয় অঞ্চলৰ মানুহবিলাকে তেওঁলোকৰ এক নিজাববীয়া কিছুমান ভাষা কৈছিল বহু বহু কেইটা জনজাতিয়ে গতিকে তেওঁলোকৰ জনজাতি সেই জনজাতিসমূহে বৰ্তমান হিন্দী বা ইংৰাজী ভাষাক আঁকোৱালি ল'ব লগা হৈছে আৰু যাৰ ফলত তেওঁলোকৰ নিজা ভাষাটো বা নিজৰ নিজৰ যিটো স্বকীয় ভাষাটো সেই ভাষাটো লোপ পাইছে গতিকে আহিবলগীয়া দিনত আমি ভাবোঁ যে সেই ভাষাসমূহক সংৰক্ষণ কৰিব লাগে সেই ভাষাসমূহক এক ভাষাতত্ত্বিক বিশেষত্বৰ মাজেৰে আগুৱাই লৈ বিভিন্ন ৰূপত আমি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগে আৰু ব ভৱিষ্যতৰ দিনত যদি সেই ভাষাসমূহ সংৰক্ষণ কৰা নহয় তেতিয়াহ'লে ভাৰতবৰ্ষত যিকেইটা ভাষা বৰ বৰ্তমানে বাচি আছে বা যি বিলোপ বিলোপ বিলুপ্তিৰ দিশলৈ গৈ আছে সেই ভাষাকেইটা সম্পূৰ্ণৰূপে বিলুপ্তি হ'ব বুলি আমাৰ মনে ধাৰণা কৰে